অঁ অঁ মই কৈছোঁ দক এই মানে দীপেন এই এই আপোনাৰ দোকানত ফলমূল আছে নেকি ফল কি কি ফল আছে কি কি ফল আছে অঁ অঁ অঁ আঙুৰো আছে অঁ এনে কিহত কোনটো বস্তুৰ কি দাম আপেলটোৰ কি দাম এনেই কি দৰে এশ কিমান এশ বিছ আৰু দুটা কোৱালিটিৰ আছে নেকি অঁ এই এশ বিছ আৰু এশ তলৰটো কি কমটো অঁ কল কি কি কল আছে আপোনাৰ তাতে মা কল এনেই মালভোগ কল এনেই কি দাম কিমানত দিবা পাৰে কি দাম চলি আছে ডৰ্জন ষাঠিকৈ কম হ'ব নে কিবা অঁ আৰু অঁ লগতে আঙুৰো কেনেকৈ লয় পোৱা পঞ্চাছ পোৱা পঞ্চাছ হয় কিন্তু অলপ কেজি হ'লে অলপ নিশ্চিতভাৱে দাম কম হ'ব আৰু বাকী এই কি আছিল এই মানে কমলা কেনে ডৰ্জন এশ বিছ টকা নেকি আৰু এই কিছিল কমলা আৰু এই তিয়ঁহ আছে না নো তিয়ঁহ অঁ দিয়ক দিয়ক হ'ব দিয়ক তে ঠিকে আছে ল'ম দিয়ক তেনেহ'লে